মই সাঁতোৰা বহুত সৰুতেই শিকা যেতিয়া মই আঠ ন দহ বছৰ এনেকুৱা আছিলোঁ তেতিয়াই মই শিকিছিলোঁ মই যেতিয়া প্ৰথমতে শিকিছিলোঁ তেতিয়া মানুহৰ গাত ধৰি বনত ধৰি তেনেকে ভৰি মাৰি মাৰি শিকিছিলোঁ বহুতবাৰ ডুবিছিলোঁ কিন্তু ডুবি ডুবিও মই মাৰিবলৈ শিকিছিলোঁ হাত দুখন তল ফালে তল ফালে এনেকে মাৰি মাৰি ভৰিখন মাৰি মাৰি শিকিবলৈ তেনেকে শিকিছিলোঁ সৰুতে যেতিয়া মই ডাঙৰ ল'ৰা ছোৱালীক দেখিছিলোঁ যে সিহঁতে কেনেকে শিকি আছিল তেতিয়া মই সেইবোৰ শিকিছিলোঁ তাৰ পিছত তেতিয়া চবে ভালকে সাঁতুৰিব পাৰে কিন্তু মই নোৱাৰোঁ তাক দেখি দেখি মই এনেই এনেই যেনে তেনে শিকিব ষ্টাৰ্ট কৰিছিলোঁ তেনেকেই মই দেউতাৰ গাত ধৰি মাৰ গাত ধৰি প্ৰথমতে শিকা ষ্টাৰ্ট কৰিছিলোঁ আপুনি পানীক ভয় কৰিছিল নেকি মই পানীক একদম ভয় কৰা নাছিলোঁ সৰুৰ পৰাই